মোৰ মোৰ বহুতখিনি সমস্যা মোৰ সন্মুখীন হ'ব লাগে মোক ক্ষতি কৰে ব্যৱসায়ত এতিয়া আমি যদি এখন ব্ৰইলাৰ ফাৰ্ম খোলোঁ সেইখনত যদি মই সুন্দৰকৈ যদি মই ব্ৰইলাৰ ফাৰ্মখন মই সৰুৰ পৰা প্ৰথমতে তেওঁলোকক আমি লাইট দি পিনে আকৌ আমি দানা সৰু দা এক নম্বৰ দুই নম্বৰ তিনি নম্বৰকৈ আমি দানাটো খোৱাব লাগে সেইখিনিত যদি আমি কৰোঁতে কেতিয়াবা ভুল হয় আৰু মানে কেতিয়াবা আমি দোকানৰ পৰাই যদি দা দানাটো নাপাওঁ আমি এক নম্বৰটো কৈ দুই নম্বৰ দিব লাগে দুই নম্বৰটো নাপায় ডাইৰেক্ট তিনি নম্বৰটো দিওঁ যদি আমি দানা দিওঁ তেনেকৈ আমাৰ কুকৰাটো ডাঙৰ হোৱাত অকণমান বাধা হয় তেতিয়াও আমি বহুতখিনি আমাৰ ক্ষতি হয় আৰু বিশেষকৈ যদি আমাৰ গাঁও অঞ্চলত কাৰেণ্টটো নাথাকে তেওঁলোকে সেই কুকুৰাবিলাক ব্ৰইলাৰ কুকুৰাবিলাক যদি গৰমত গৰমত আমি নথওঁ তেতিয়া আমাৰ সোনকালে মানে এদিনত আমাৰ কেইবাটাও পোৱালি আমাৰ তেনেকৈ মৰি যায় তেতিয়া মোৰ বহুতো বহুত ক্ষতি হয় সেইটো কাৰণে কাৰেণ্টৰ কাৰণেও আমাক মানে এই ফাৰ্মৰ কাৰণে আমাক সদায় কাৰেণ্ট অকণমানো যাব নালাগে একদম তেওঁলোকক আমি গৰমত একদম আলসুৱাকৈ থ'ব লাগে সেইটো কাৰণে একদম মানে মৰমত যিকোনো বস্তু আমি তেনেকৈ মানে সৰুৰ পৰা অকণমান ডাঙৰ হোৱালৈকে আমি প্ৰতিটো সময়ত তেওঁলোকক চাব লাগে যদি আমি নাচাওঁ তেতিয়া আমাৰ বহুতখিনি ক্ষতি হয় আমাৰ ক্ষতি হোৱাৰ বাবে আমাৰ পোৱালিবিলাক মৰে আৰু আমাৰ তেতিয়া ব্যৱসায়ত মানে আমি টকাটোও নাপাওঁ আমি উপাৰ্জন কৰোতে আমাৰ মানে বহুতখিনি কষ্ট হয় আৰু যিখিনি মানুহে মোক কামত সহায় কৰে তেওঁলোককো মই টকা পইচা দিয়াৰ ক্ষেত্ৰতো মোৰ বহুত অসুবিধা হৈ যায় সেইটো কাৰণে পৰাপক্ষত মানে আমি যিকোনো বস্তু প্ৰতিপালন কৰিলে মানে আমি সব খিনি চাব লাগে আমাৰ বহুতখিনি সমস্যা হয় আমাৰ দানাৰ দিব লাগে দানাৰ পৰা আকৌ আমাৰ মানুহবিলাক সব থাকিব লাগে সেই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁতে যাতে প্ৰতিটো কাম আমি ধুনীয়া সুন্দৰভাৱে কৰিবলৈ পাৰোঁ সেইটো আমি চাব লাগে